কভিড লকডাউনৰ সময়ত মোবাইলফোনে শিশুসকলক পঢ়াত আচলতে অনলাইন ক্লাছ কৰাত বহুতো সুবিধা আগবঢ়াইছিল আৰু এইটোৰ কিছুমান সুবিধা আৰু অসুবিধাসমূহ হ'ল সুবিধাসমূহ যেনে ধৰি লোৱা হওক পঢ়াৰ ক্ষেত্ৰত বহুতো ইউটিউবত চেনেল কিছুমান আছে তাৰ জড়িয়তে শিশুসকলে পঢ়া শুনাত বহুতো শিকিবলগীয়া আছে আৰু কিছুমান ক্ষতিকাৰক দিশ হ'ল যেনে সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ বা আজিকালি অনলাইন গেমছৰ যিটো অনলাইন খেলৰ যিটো এটা এটা মানে পৰিৱেশ সৃষ্টি হৈছে তাত বহুত ধৰণৰ বহুতো ক্ষতিকাৰক দিশ আছে আৰু বৰ্তমান উঠি অহা যুৱ প্ৰজন্মচামে বহুতো মানসিক চাপ বা তেনেকুৱা ধৰণৰ বহুতো টকা পইচা আদি নষ্ট কৰিছে ত' ইয়াৰ সু সুবিধা আৰু অসুবিধা দুয়োটাই আছে